মই এটা আজি ধনাত্মক মোৰ অভিজ্ঞতা মই ক'বলৈ বিচাৰোঁ যিটো এডাল মানে হেডফোন ব্য়ৱহাৰ কৰি মোৰ হৈছিলে যোৱা মাহত মোৰ হেডফোনডাল বেয়া হ'ল সেইবাবে ভাবিলোঁ এডাল নতুন হেডফোন লওঁ চাই চাই ভাল হেডফোন ক'তনো পাম বিচাৰি আমাজনৰ শ্বপিং চাইটতে মই অৰ্ডাৰ কৰিলোঁ এডাল ব'টৰ হেডফোন আৰু হেডফোনডালত প্ৰায় চল্লিছ শতাংশ অ'ফাৰ আছিল অ'ৰ্ডাৰ দিয়াৰ খুব কম সময়ৰ ভিতৰতে ডেলিভাৰী টাইমতেই খুব কম সময়তেই মই মোৰ হেডফোনডাল পালোঁ কিন্তু এটা বহুত ভাল কথা আছিলে হেডফোনডালৰ লগত এটা বিনামূলীয়াকৈ পাৱাৰ বেংক আৰু এটা মেম'ৰী কাৰ্ডো পালোঁ যাৰ বাবে মই খুব সুখী হ'লোঁ কাৰণ এই বস্তু দুটা ফ্ৰী পাই মোৰ যিটো কিনাৰ খৰচ আছিলে সেইটো কমি গ'ল হেডফোনডাল ব্য়ৱহাৰ কৰি খুব ভাল লাগিল একদম যেনেদৰে আশা কৰি আছিলোঁ তেনেকুৱা ধৰণৰেই পালোঁ হেডফোনডালৰ বেচ মুডটো খুব ধুনীয়া আছিল আৰু সেইবাবে মই বহুত সময় ব্য়ৱহাৰ কৰিলেও তাৰ যিটো শব্দৰ গুণাগুণ শব্দৰ কোৱালিটীটো খুব ধুনীয়া শুনি থাকিলে মানে কাণত নধৰে মিডিয়া কণ্ট্ৰ'লৰ যিখিনি অপছন আছিলে সেই অপছনখিনিও খুব ধুনীয়াকৈ তাত ব্য়ৱহাৰ কৰিব পাৰি আৰু লগতে কেইবাটাও টেপ দিয়া আছিলে মাল্টিপল টেপ যাৰ বাবে মই ফ'ন কৰোঁতে ৰিচিভ কৰোঁতে বা বেলেগ ধৰণে সলাব বিচাৰিলেও মই মোৰ ইচ্ছা মতে সেই কামখিনি কৰিব পাৰিছিলোঁ ছাউণ্ড কোৱালিটীটো যথেষ্ট ভাল হেডফোনডালৰ মই সেইবাবে হেডফোনডাল নিজেতো লৈছোৱেই মই মোৰ বন্ধু বান্ধৱকো ছাজেষ্ট কৰিম পৰামৰ্শ দিম এই হেডফোনডাল ল'বৰ বাবে আৰু প্ৰায়ে মোৰ এনেকুৱা হয় যে ইণ্টাৰনেটৰ পৰা মই কেইবা ঘণ্টা ধৰি পঢ়িব লগা হয় সেই পঢ়ি থাকোঁতে মানে কিছুমান দৃশ্য় শ্ৰাৱ্য় ভিডিঅ' প্ৰায় দুই তিনি ঘণ্টাৰ হয় তেতিয়া একেৰাহে শুনি থাকিলেও কাণত মানে মোৰ প্ৰভাৱ নপৰে নহ'লে কেতিয়াবা কি হয় কিছুমান হেডফোন ব্য়ৱহাৰ কৰিলে মূৰটো মোৰ বিষাই থাকে আগতে মই ব্য়ৱহাৰ কৰা তেনেকুৱা হেডফোনত মোৰ মূৰ বিষায় যদিহে মই বেছি সময় চাওঁ কিন্তু এই হেডফোনডাল মোৰ খুব ভাল লাগিলে ব্য়ৱহাৰ কৰি অপকাৰ একদম নকৰে কাণত আৰু প্ৰায়ে গান শুনি থকা হয় বহুত সময় ধৰি গান শুনা হয় গান শুনিলেও তাৰ গানটোৰ যিখিনি ইঞ্চট্ৰুমেণ্টেল যিটো অংশ থাকে সেই মিউজিকৰ অংশ অংশখিনিটো মানে খুব ধুনীয়াকৈ মোৰ কাণত বাজি থাকে সেইবাবে মই ভাল লাগিল এইডাল হেডফোন ব্য়ৱহাৰ কৰি মই খুব সুখী আৰু আগলেও যদি বেয়া হয় তেতিয়া মই আকৌ এইডালেই ল'বলৈ নিজে বিচাৰিম